হেল্ল' হেল্ল' এই গাড়ী এখন লাগিছিলে মানে আমাৰ মানুহখিনি এই বৰদোৱা যাব লাগে এই মানে ৰাতিপুৱা আঠমান বজাত যাব আৰু অঁ এই গাড়ীখনত কিমানমান মানুহ ধৰিব পঞ্চল্লিছজনমান হ'লে সুবিধা হয় তাৰমানে কি হৈছে আমাৰ আইসকলো আছে ল'ৰা ছোৱালী আছে গতিকে বয়সস্থ মানুহ যাব গতিকে পঞ্চলিছজনমান মানুহৰ কাৰণে গাড়ীখনৰ সুবিধা হয় আৰু পইচা পাতি কিমান লাগিব খাটাংটো হোৱাতো ভাল নহয় আকৌ নহ'লে পিছত ঝামেলা লগাই থকাতকৈ অঁ ঠিক আছে হ'ব বাৰু মই সিমানখিনি পইচা দিম বাৰু ৰাতিপুৱা কিন্তু আঠ বজাত পজিটিভলী পাবহি লাগিব